হাঁহ কুকুৰা খাদ্য হ'ল তোমাৰ চাউল খুদ চাউল সৰু সৰু হাঁহ হাঁহ বা কুকুৰা পোৱালিক আমি প্ৰথমে খুদ চাউল দিওঁ তাৰপাছত অলপ ডাঙৰ হোৱাৰ পিছত আমি অলপ গোটা চাউলটো খুৱাওঁ তাৰপাছত আমি অলপ মানে ডাঙৰ হোৱাৰ পিছত কাঁড়পাখি যেতিয়া গজে তেতিয়া তাৰ পাছৰপৰা আমি ভাতে তুঁহ গুৰিয়ে সিহঁতক খুৱাওঁ সেয়া মানে খালে সোনকালে হজম হয় হজম হয় তাৰপাছত আমি কিছুমান কিনা দানাও পোৱা যায় হাঁহ কুকুৰা খোৱাবৰ কাৰণে সেয়াও আনি খুৱাওঁ সহজে ডাঙৰ হয় সোনকালে তাৰপাছত আছে আৰু ধানো খুৱাব পাৰি ধানো খুৱাওঁ ধান চাউল সেনেকৈ খোৱাওঁ আৰু মানে ৰাতিপুৱা এসাঁজৰ পাছবেলা এসাঁজৰ আৰু কুকুৰাইটো যেতিয়াই তেতিয়াই আহি মানে ভিতৰত সোমাহি কাৰণেই চাউল এমুঠি বা দি দিয়ে থকা হয় দিনটোত মানে চাউল সিহঁতক এক কেজি ওপৰতে খোৱা হয় এক কেজি মানেই দিয়া হয় মানে হজম হয় সিহঁতৰ সেইকাৰণে মানে আকৌ বাৰে বাৰে খাবলৈ আহি থাকে সেয়াই হাঁহক সেই ভাতে সৰুতে আমি হেৰি খুদ চাউল দিওঁ খুদ চাউলৰ পিছত আমি গোটা চাউল দিওঁ গোটা চাউলৰ পিছত ডাঙৰ হোৱাৰ পিছত আমি আকৌ তুঁহ গুৰি আৰু ভাতেই খোৱাওঁ সিহঁতক সেয়া খায়ে ডাঙৰ হয় ডাঙৰ হয় আৰু অলপ দিন থকাৰ পিছত আমিও মানে সেইবিলাক বেপাৰৰ ক্ষেত্ৰত কিছুৱে বিচাৰি আহে সেনেকৈ দিবলগীয়া হয় আৰু মানে কিনিবলৈ আহে আমি আমি সেয়ে আমি সেইবিলাক হাঁহ হাঁহ কুকুৰা পুহিয়ে আমি জীৱন যাপন কৰি আছো হাঁহ কুকুৰা পুহিয়ে আমি ঘৰখন চলাই আছো তাৰপাছত

হাঁহ কুকুৰা মানে সেয়াই খোৱাৰ আহাৰটো সেইবিলাকেই

কুকুৰা হাঁহক চাউল আদি খোৱা হয় লগত দৰব দৰব জাতীয়ও বস্তু দিয়া হয় মানে কিবা বেমাৰ আজাৰ নহ'বৰ কাৰণে সেয়াই আৰু